হেল্ল' দাদা মই এখন কেব বুক কৰিছিলোঁ কাইলৈৰ কাৰণে কাইলৈ ৰাতিপুৱা মই সাতমান বজাত গৈ লীলাবাৰী এয়াৰপৰ্ট পাব লাগে গতিকে আপুনি পাচঁমান বজাত আহি পাব মোৰ এড্ৰেছত মই এড্ৰেছটো দিয়া আছিলে মোৰ এড্ৰেছটো আকৌ এবাৰ কৈছোঁ লিখি লওক নৰ্থ লখিমপুৰৰ কে বি ৰোডৰ এঙাৰখোৱা চাৰিআলিৰ ওচৰত আপুনি আহিব ৰাতিপুৱা আপুনি ঠিক পাঁচমান বজাত আহি পাবহি মোৰ ছয় চাৰে ছয় মান বজাত গৈ মই এয়াৰপৰ্ট পাবগৈ লাগিব গতিকে আপুনি সময়ত আহি যাব মই মোৰ এড্ৰেছত আপুনি আহি যাব তাৰপৰা মই লীলাবাৰী এয়াৰপৰ্টলৈকে যাম আপুনি কিন্তু দেৰি নকৰিব দেই